হয় এইখন মবাইল চপৰ দোকান হয়নে অঁ আচলতে মই এটা নতুন মবাইল ল'ম বুলি ভাবিছিলোঁ অঁ আপোনালোকৰ দোকানত কেনেকুৱা টাইপৰ মবাইল নতুন এভেইলএবল আছে জনাব নেকি অঁ এনড্ৰইদেই লাগিব কওঁকচোন এনড্ৰইদৰ কিবা নতুন প্ৰডাক্টৰ কথা আৰু তাৰ দামৰ কথা হয় হয়

হয় মই ৰিয়েলমিয়ে ল'ম বুলি ভাবিছিলোঁ অঁ কবচোন ৰিয়েলমিৰ ৰেঞ্জৰ কথা টুৱেণ্টি ফাইভ থাউজেণ্ডমানৰ ভিতৰত কিবা কওঁক হয় কিন্তু ডিচকাউণ্ট পামনে কিবা মাত্ৰ একহাজাৰ টকা আপুনি অলপ চাই দিবচোন কাৰণ এইটো মই মানে আপোনাৰ দোকানৰ পৰা প্ৰথমবাৰ লম যদি এইবাৰ ভাল পাওঁ তেতিয়া মই নেক্সট বাৰো বা মই বেলেগ ফ্ৰেণ্ডকো ৰিক'মেণ্ড কৰিম আপোনাৰ দোকানখনৰ কথা ত' আপুনি অকণ ভাবি চাওঁক হয় অঁ হ'লেও মানে মই দেখিছোঁ ওচৰৰ দোকান এখনত মানে মোৰ আপোনালোকৰ ওচৰৰ দোকানখনৰ পৰাই এজনী কিনিছিল যে তাই ওঠৰশ মান টকা ডিচকাডণ্ট পাইছে আৰু তাৰ লগত কিবা কিবি ইয়াৰফোনচ সেইবিলাকো পাইছে আপোনালোকে প্ৰভাইড কৰিবনে নাই এইবিলাক অঁ হয় নেকি বাৰু তেনেহ'লে মই আপোনাৰ দোকানত যাম আৰু তাৰ পিছত চাই কিনে ডিচাইড কৰিম কোনটো প্ৰডাক্ট লম মই কাইলৈ যাম হ'ব বাৰু অঁ থেংক ইউ